নমস্কাৰ ভ্ৰমণ ভ্ৰমণ কৰিতো সকলোৱে ভাল পায় মইয়ো একো এটা বেয়া নাপাওঁ তাৰে ভিতৰত ধৰক মই এইবাৰ ৰাজস্থান ক'টালৈ গ'লো ক'টাত একচ্যুৱেলি মই ভ্ৰমণ কৰিব যোৱা নাছিলোঁ মোৰ ল'ৰাৰ ইঞ্জিনিয়াৰিং জে ডাবল ইৰ কচিঙৰ কাৰণে গৈছিলোঁ তাক এডমিশ্যন দিয়াৰ কাৰণে যাই দেখিলোঁ ৰাজস্থানৰ ক'টা চহৰখন খুবেই ভাল চহৰ মই ভবাই নাছিলোঁ তাৰমানে মই যেতিয়া ঘৰৰ পৰা যোৱা নাছিলোঁ মই যে এনেকুৱা এটা পৰিৱেশ পাম বুলি মই ভবা নাছিলোঁ খুবেই ভাল লাগিল ৰাজস্থানৰ ক'টা তাত গৈ এডমিশ্যন হ'ল তাক পিজিত নাম লগাই দিলোঁ তাৰপিছত আমি অলপ ফুৰিলোঁ ক'টা চহৰখনত ৰেলৱে ষ্টেশ্যনত ঘূৰিলোঁ ওচৰতে আছিল যেতিয়া তাৰপিছত দুই চাৰিটামান মন্দিৰত অলপ ঘূৰিলোঁ মন্দিৰবিলাকত গৈ ইমান ভাল লাগিল যে আমাৰ ইয়াতকৈ সম্পূৰ্ণ ব্যতিক্ৰম তাৰমানে তাত হিন্দুত্ববাদটো ফুটি উঠে ভালদৰে যে আমি যে হিন্দু মানুহ আমাৰ যে শৰীৰত আমাৰ তেজত যে হিন্দুত্ববাদী এটা আছে সেইটো ভালদৰে ফুটি উঠে সকলোৰে মুখত খালী মানুহবিলাকৰ মুখত ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম জয় জয় ৰাম জয় জয় ৰাম জয় জয় ৰাম ৰাম ৰাম ৰাম তেনেকুৱা এটা ভক্তিমুলক বাক্য সকলোৰে মুখে মুখে খুব ভাল লাগিল আমি তাত দুদিন থাকিলোঁ তাৰপিছত হোটেলত গ'লো হোটেলৰো পৰিৱেশটো খুবেই ভাল লাগিল তাৰপিছত আহি আমি আৰু ক'টা চহৰৰ পৰা অকণমান দূৰত অকণমান দূৰত হেৰি আছিলে আৰু এটা মন্দিৰ আছিলে মন্দিৰটোৰ নাম মই পাহৰি গ'লো কি আছিলে তাতো গৈ দেখিলোঁ মানুহবিলাকে গো পূজা কৰি আছে অৰ্থাৎ আমি ইয়াতে যদি এ ধৰক এটা উদাহৰণ দিছোঁ কোনোবা এখন দোকানত যদি গৰু ছাগলীয়ে আহি কিবা এটা খাই দিয়ে কিবা এটা বিচাৰে আমি লাঠিডাল লৈ খেদি দিওঁ কিন্তু তাত সম্পূৰ্ণ ওলোটা তাত কি কৰে মানুহবিলাকে গৰুক ভগৱানৰ নিচিনা পূজা কৰিবলৈ ল'লে পূজা কৰিবলৈ লৈ তেওঁলোকে খোৱা বস্তু দিয়ে এ এখন ৰুটিয়ে হওক বা বিস্কুট দুটাই হওক তেনেকুৱাকৈ গৰুক খোৱাবস্তু দিয়ে আৰু পানীও যোগান ধৰে খোৱাৰ কাৰণে গতিকে খুবেই ভাল লাগিল ইমান ধুনীয়া এটা ধৰ্মীয় অনুস্থান মানে সম্পূৰ্ণ আমাৰ ইয়াতকৈ ব্যতিক্ৰম গৈ পেলাই খুবেই ভাল লাগিল তাৰপিছত যিটো শৈক্ষিক পৰিৱেশ তাত পাৰে যাই দেখিলোঁ আমি গৈ পেলাই দেখিলোঁ যে তাত গোটেইখন ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীৰে ভৰা কোনোবাই যদি জে ডবল ইৰ কাৰণে গৈছে কোনোবাই নীটৰ কাৰণে গৈছে গতিকে আমাৰ ভাৰতবৰ্ষৰ সকলো ঠাইৰ পৰা উত্তৰ পূব পশ্চিম চাৰিওফালৰ পৰা ছাত্ৰ ছাত্ৰী তাত কোচিং কৰিবলৈ আহে কোনোবাই নীট কৰিব আহে কোনোবাই জে ডবল ই কৰিব আহে গতিকে একেবাৰে সুন্দৰ ঠাই ৰাজস্থানৰ ক'টা তাত গৈ খুবেই ভাল লাগিল তাৰপাছত আমাৰ কামখিনি যাৱতীয় কামখিনি হোৱাৰ পাছত আমি ঘূৰি আহিলোঁ ঘূৰি আহোঁতে আমাৰ বাটে বাটে আহোঁতে তাৰেই স্মৃতিবিলাক ভাবি ভাবি আহি আহি আহি আহি আহি আহি আমি ঘৰ কেতিয়া পালোঁ গমেই নাপালোঁ তাৰপিছত আমি তাৰপৰা ঘূৰি আহি দুদিনমান পিছত আমি শ্বিলংলৈ গ'লো তাক থৈ আহি মনটো ভাল নালাগিল সেইকাৰণে আমি শ্বিলঙলৈ গ'লোঁ তাত দেখিলো যে মানুহৰ মানুহ বহুত আছে ঠায়ে ঠায়ে ঠাণ্ড শ্বিলং বুলি ক'লেতো সকলোৱে জানে ঠায়ে ঠায়ে ঠাণ্ডা তাৰপিছত গছ গছনিৰে ভৰা পহৰো পাহাৰুৱা অঞ্চল চাই ভাল লাগিলে ঘূৰি ভাল লাগিলে তাত ভাষা হৈছে খাচী হিন্দী দুই এজনে জানে ইংলিছ জানে ধৰ্ম হৈছে তাৰ খ্ৰীষ্টান গতিকে অলপ আমাতকৈ ব্যতিক্ৰম কিন্তু ঠাইখিনি বিৰাট মানে এটা সৌন্দৰ্যভোল ঠাই আৰু তাৰপাছত আহোঁতে আমি কি কৰিলোঁ শ্বিলঙৰ পৰা প্ৰায় নব্বৈ কিলোমিটাৰ আগবাঢ়ি গ'লো নংষ্টেন বুলি কয় তাৰতো সৌন্দৰ্য বিৰাট ধুনীয়া অতুলনীয় যিটো তাৰমানে তাৰ হেৰি পাহাৰুৱা অঞ্চল যেন গছবিলাক কোনোবাই ৰুইয়ে থৈ দিছে পাহাৰবিলাক যেন কোনোবাই সমানকে কাটিহে থৈ দিছে তেনেকুৱা একদম সৌন্দৰ্য মনোমোহা সৌন্দৰ্য জনবসতি একেবাৰে কম এক কিলোমিটাৰ গৈ পোৱাৰ পিছতে আপুনি এঘৰ মানুহ দেখিবলৈ পাব নংষ্টেং চহৰৰ কথা বেলেগ নংষ্টেং চহৰ নাপাওঁতে ইমান সুন্দৰ পৰিৱেশ তাৰমানে গছ গছনীৰে ভৰা বায়ুমণ্ডল শুদ্ধ ঠাণ্ডা আমাৰ ইয়াতকৈ বহুত ঠাণ্ডা গতিকে গৈ পেলাই বিৰাট ধুনীয়া লাগিল একদম প্ৰাকৃতিক সৌন্দৰ্য সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে একদম পাৰফেক্ট ঠাই আৰু মানে আমাৰ নৰ্থ ইষ্টৰ মোক যদি সোধে নেচাৰেল বিউতি কি বুলি ক'ব মই নংষ্টিং বুলি ক'ম ইমান ধুনীয়া ঠাই মেঘালয় ইমান ধুনীয়া সৌন্দৰ্য আচৰিত খুবেই ভাল লাগিল তাৰপিছত সেইখিনিয়ে মোৰ অভিজ্ঞতা